হয় মই ৰান্ধি ভাল পাওঁ সৰুৰ পৰাই আচলতে ৰন্ধাৰ প্ৰতি হাবিয়াসটো মোৰ আছিল আইতাই যেতিয়া সৰুতে পাকঘৰত সোমাই ৰন্ধা বঢ়াবোৰ কৰিছিল তেতিয়া আইতাৰ ওচৰতে বহি আইতাই কেনেকৈ ৰন্ধা বঢ়াবোৰ বঢ়াবোৰ আগবঢ়াই নিয়ে তাকে মই চাই আছিলোঁ আৰু যেতিয়াৰ পৰাই হাতত হেতা আৰু চৰু ধৰিব পৰা হ'লো তেতিয়াৰপৰাই ৰন্ধন প্ৰক্ৰিয়া ময়ো আগবঢ়াই নিছোঁ আমাৰ অসমীয়া থলুৱা খাদ্যবোৰ ৰান্ধিবলৈ বেছিকৈ চেষ্টা কৰোঁ ভেদাইলতাৰ লগত মুৰ্গী মাংস ৰান্ধোঁ কুচিয়া ৰান্ধোঁ আৰু মাটিমাহ ৰান্ধোঁ আচলতে আইতাই ব্যৱহাৰ কৰে আছ আগতে কলখাৰ দি মাটিমাহ ময়ো তেনেকৈ ৰান্ধিবলৈ চেষ্টা কৰোঁ গেচতকৈও জুইত ৰান্ধিলে সোৱাদজনক হয় সেইকাৰণে মই জুইতে ৰান্ধিবলৈ চেষ্টা কৰোঁ মাটিমাহ ৰান্ধোতে মই মাটিমাহখিনি কাঁহৰ বাতি এটাত প্ৰথমতেই অলপ সময়ৰ বাবে তিয়াই থওঁ মাটিমাহবোৰ কোমল হৈ গ'লেই সিজাতো অলপ সুবিধা হয় জুইত ৰান্ধোঁ যিহেতু সেইবাবেই মাটিৰ কেৰাহিত জুই দি মাটিমাহখিনি প্ৰথমতেই ভালদৰে সিজাই লওঁ আৰু মাটিমাহবোৰ যেতিয়া ফাটি যায় তেতিয়া নহৰু আৰু কলখাৰ দি মই মাটিমাহখিনি তেল মাৰি দিওঁ আৰু বাৰীতে যদি পচলা থাকে সুবিধাজনকভাৱে পালে বাৰীৰ পৰা পচলা কাটি আনি সেই মাটিমাহত যদি অলপ পচলা কাটি দি দিওঁ তেতিয়া আৰু অলপ সোৱাদ হয় আৰু ঘৰতে হাঁহ থাকে আমাৰ হাঁহৰ মাংসও ৰান্ধোঁ কোমোৰা আইতাই চাল কোমোৰা কাটি কাটি শুকোৱাই থয় আৰু সেই শুকোৱা কোমোৰা হাঁহৰ মাংসত দি দিওঁ তেতিয়া হাঁহৰ মাংসখিনি খাবলৈ বেছি সোৱাদজনক হয় আৰু দোকানৰ পৰা অনা মছলাবোৰ ইমান ব্যৱহাৰ কৰা নহয় গাঁৱৰ মানুহে যেনেদৰে ঘৰুৱা মছলাবোৰ ব্যৱহাৰ কৰে আদা নহৰু পিঁয়াজ সেইবোৰেই ভালদৰে পটাত বটি লৈ তেনেকুৱা মছলাখিনি ঘৰুৱা মছলাখিনি দিয়েই মই মাংস ৰান্ধিবলৈ চেষ্টা কৰোঁ আৰু ঘৰলৈ যেতিয়া আলহী আহে তেতিয়া মই মাক আলহীৰ লগত কথা পাতিবলৈ দিওঁ আৰু মোৰ ৰন্ধাত এটা বহুত চখ আছে সেই চখটোৰ বাবেই আলহী যিখিনি খাদ্য খোৱাম বুলি মই ভাবোঁ বা মায়ে কয় এইখিনিকে খোৱাবি বুলি সেইখিনিও মই আলহীক ভালদৰে ৰান্ধি খোৱাবলৈ চেষ্টা কৰোঁ আৰু যিখিনি আমাৰ অসমীয়া থলুৱাভাৱে ৰান্ধি থকা খাদ্য সেইবোৰ মই প্ৰত্যেকবিধেই ভালদৰে ৰান্ধিব জানোঁ আৰু যিখিনি নাজানোঁ সেইখিনি মই মা আৰু আইতাৰ পৰাই শিকি ৰান্ধিবলৈ চেষ্টা কৰোঁ আৰু যিবোৰ আধুনিক খাদ্য সেইবোৰো মই ৰান্ধিবলৈ চেষ্টা কৰি আহিছোঁ আৰু কিছুমান নজনা থাকিব পাৰে সেইবোৰ মই নিজৰ এনড্ৰইড ফোনত ইউটিউবৰ পৰা চাই ৰেচিপিবোৰ লৈ ৰান্ধিবলৈ চেষ্টা কৰোঁ প্ৰথমতে সৰু থাকোঁতে ৰন্ধাত চখ আহিছিল যদিও ইমান ভালদৰে ৰান্ধিব জনা নাছিলোঁ মই কিবা ৰান্ধোতে যিবোৰ খাদ্য ৰান্ধিছিলোঁ সেইবোৰ ৰান্ধোতে মোৰ ক'ৰ ক'ৰবাত নিমখ বেছি হৈছিল বা কিছু পৰিমাণে কম হৈছিল আৰু সেইখিনিৰ কাৰণে মই মাহতঁৰ পৰা গালিও শুনিছিলোঁ কেতিয়াবা কিন্তু ৰন্ধাৰ চখটো থকাৰ কাৰণে মই সেইবিলাক ভুল বুলিয়ে ক'ব লাগিব সৰুতে কৰা সেইবিলাক মাহতঁৰ পৰা ভালদৰে শিকি বুজিলৈ ভাল পৰিমাণত নিৰ্দিষ্ট জোখত নিমখ মছলা জ্বলা আদিবোৰ ব্যৱহাৰ কৰি ভালদৰে খাদ্যবোৰ ৰান্ধি গৈছোঁ আৰু ৰন্ধাত যিহেতু মোৰ চখ আছে সেইবাবে মই আগলৈও খাদ্যবোৰ ভালদৰে ৰান্ধি যাম